যেতিয়া মোৰ ওচৰত সময় বা উপাদান কম থাকে তেতিয়া মই প্ৰায় মই মেগি বনাওঁ নহ'লে পাষ্টা বনাওঁ নহ'লে বা মই কাষ্টাৰ্ড খায়ো ভাল পাওঁ মই এনেকুৱা ধৰণৰ খাদ্য বনাওঁ মানে যি যিটো খাদ্য বনালে মোৰ সময়ো কম লাগে মই তেনেকুৱা ধৰণৰ খানা খাওঁ